হয় সাঁতোৰা সময়ত মই কেইবাবাৰো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো এবাৰ মানে সাঁতোৰি থাকোতে লগৰ এজনীয়ে পানী তললৈ ঠেলি দিছিলে তেতিয়া মানে যেনে তেনেহে মই সাঁতোৰি উঠি আহিলো পুখুৰীত সাঁতোৰি থাকোতে এবাৰ আকৌ এই নৈত সাঁতোৰোতে হঠাৎ মানে নৈ সুত আহিলে কোনো ৰকমে সাঁতোৰি মই মানে নৈখন সিপাৰ ইপাৰ হৈ আহিছো এবাৰ আকৌ তললৈ বুৰ মাৰি ইপাৰ সিপাৰ হ'ম বুলি ভাবিছিলো মাজতে উশাহ ল'ব নোৱাৰা অৱস্থা হৈ বেছি দূৰ যাব নোৱাৰো অকণমান গৈয়ে মানে উলাই আহিলো ওপৰলৈ আৰু পানীৰ পৰা